অ হেল্ল' মই ঘৰতে আছোঁ ভালেই ভাত খালোঁ কওকচোন অ যাব পাৰিম কিমান সময়ত যাব চাগৈ অ অকলে যাবনে অ অ অ লগবোৰ হ'লে ভাল লাগিব

হয়নি হ'ব তেতিয়াহ'লে আৰু হ'ব গৈ আছোঁ হ'ব ঠিক আছে